কুকুৰা কণীয়ে ফুটাৰ পৰা পূৰ্ণবয়স্ক হোৱালৈকে জীৱন চোৱাত আমি বহুত সমস্যাৰ সন্মুখীন হ'ব লগা হয়

বিশেষকে ঠাণ্ডা দিনত ঠাণ্ডা দিনত কি হয় যেতিয়া যেতিয়া কুকুৰাৰ কণীখিনিত ৰখা হয় ভাল জেগাত তেতিয়া সেই উৎপাদনৰ সময়ত সেই সময়ছোৱাত বহুত সমস্যাৰ সন্মুখীন হ'ব লগা হয় বিশেষভাৱে বেমাৰ আজাৰৰ পৰা শ্বাস প্ৰশ্বাসজনিত ৰোগ লাগে কি হয় গৰমকালিত গৰমৰ দিনকেইটাত সিহঁতৰ উষ্ণতা যিমানেই বাঢ়ে কণী সিমানেই থুনুকা হৈ পৰে ফলত গৰম দিনত সেই ভঙা ভাঙি যায় অলপ আৰু সিহঁতৰ সেইবোৰ

ভঙা কণীসমূহ ভালকে সংৰক্ষণ কৰি ল'বলৈ হ'লে কাৰণ গৰম দিনত ভাল ফেন ব্যৱহাৰ কৰিব লাগিব আৰু ফলত গৰম দিনত সিহঁতৰ সংখ্যাবোৰ গৰম দিনত ভঙা কণীৰ সংখ্যাতকৈ ঠাণ্ডা দিনত বেছি হোৱা দেখা যায় ঠাণ্ডা দিনত কি হয় গৰমটো সিমান অনুভৱ নাপায় সেইটো কাৰণে হয় আৰু সিহঁতৰ যিখিনি লেতেৰা জেগা লেতেৰা জেগা প্ৰত্যেক দিনে চফা কৰাটো চফা কৰিবই লাগিব কাৰণ পূৰ্ণবয়স্ক হোৱালৈকে সিহঁতি ভাল হ'বলৈ হ'লে সিহঁতৰ সম্পূৰ্ণ জেগাটো লেতেৰা জেগাটো চফা কৰাটো বাধ্যতামূলক আৰু সিহঁতৰ চফা চিকুন কৰোঁতে সিহঁতৰ

ভাগিও যায় সেইফলত সমস্যাৰ সন্মুখীন হয় আৰু ইহঁতৰ সহজে অলপমান হেঁচা ঠেকা খালেও সিহঁতৰ সেই সহজে ফাট মেলিব আৰম্ভ হয়